গ্ৰুপ বীমা হৈছে এক ধৰণৰ বীমা যি বহুসংখ্যক ব্যক্তিক সাধাৰণতে এটা কোম্পানীৰ কৰ্মচাৰী বা কোনো সংগঠনৰ সদস্য প্ৰদান কৰা হয় এই গুৰুত্ব সাধাৰণতে একেটা নীতিৰ অধীনত আচ্ছাদিত থাকে তাৰ পৰিৱৰ্তে যে সকলো ব্যক্তি পৃথক পৃথক নীতিৰ অধীনত আচ্ছাদিত হ'ব

তাত অক্ষমতা চকু বীমা আদি কৰ্মচাৰীৰ বাবে সেই পৰা লাভৱান হয়

কৰ্মচাৰীয়ে পৃথক পৃথকৈ স্বাস্থ্য পৰীক্ষা কৰিব নালাগে যাৰ ফলত বীমাৰ আচ্চাদন লাভ কৰাটো সহজ হয়

কৰ্মচাৰীৰ বীমা প্ৰিমিয়ামৰ বাবে প্ৰতিষ্ঠান সমূহে অসুবিধা লাভ কৰিব পাৰে যাৰ ফলত কোম্পানীৰ মুঠ খৰচ কম হয় স্বাস্থ্য আৰু অন্যান্য বিভিন্ন ধৰণৰ বীমা প্ৰদান কৰি সংগঠনসমূহে কৰ্মচাৰী সন্তুষ্টি প্ৰদান কৰে অনুপস্থিতি কম কৰে আৰু উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে